তিনিচুকীয়া জিলাত যদি আমি জীৱিকাৰ মুখ্য উৎস হিচাপে যদি আমি ক'বলৈ যাওঁ প্ৰথমতে হৈছে কৃষি কৃষি দ্বাৰাই বৃহৎ সংখ্যক অৰ্থাৎ সৰ্বসংখ্যক জনসাধাৰণে কৃষিৰ ওপৰত নিৰ্ভৰশীল কাৰণ যিহেতু ভাৰত হ'ল এখন কৃষি প্ৰধান দেশ সেয়েহে তিনিচুকীয়া জিলাৰ বেছিভাগ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল নিম্নতম পৰিমাণে উদ্যোগো আছে যি সেৱাখণ্ডৰ স্বনিয়োজিত উদ্যোগ আছে লগতে ব্যৱসায় বাণিজ্য কিন্তু অত্যাধিক পৰিমাণে কৃষিৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হোৱা দেখা যায় মানুহে কৃষিৰ দৰেই দ্বাৰাই বেছি জীৱিকা নিৰ্ভৰ কৰা দেখা যায় যিহেতু চৰকাৰী চাকৰিৰ পচন্দৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ চৰকাৰৰ পৰা এটা নিমিত্ৰ মাত্ৰহে চাকৰি ওলায় সেয়েহে সেইগতিকে কিছুসংখ্যক লোকেহে এই চৰকাৰী চাকৰিৰ কাৰণে নিজৰ যি প্ৰিপেৰেশ্যন সেই প্ৰিপেৰেশ্যন চলায় বেছি সংখ্যকে কিন্তু ব্যক্তিগত খণ্ডৰ চাকৰিয়ে কৰে অথবা ব্যৱসায়ত লিপ্ত হয় আমাৰ জিলাখনত যদি আমি নিবনুৱা সমস্যা প্ৰসাৰিত হোৱা লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ জিলাখনত যি শিক্ষিত লোক লোকসকলৰ বেছিভাগ শিক্ষিত অশিক্ষিত লোকসকলে বেছিভাগ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে কাৰণ সিহঁতৰ লোকসকলৰ প্ৰায়ভাগৰে যি ভূমি ভূমিৰ পৰিমাণ অধিক সেই গতিকে তেওঁলোকৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল হ'লে তেওঁলোকৰ কোনো মৰণৰ সন্মুখীন নহয়